আমাৰ সংস্কৃতিত মাহেকীয়া ঋতুস্ৰাৱটো মেক্সিমাম ধৰক নাইনটি পাৰচেণ্ট মানুহে এইটো মানে বেয়া বুলি ভাবে বা অশুচি বুলি ভাৱে যেতিয়া মানে মাহেকীয়া ঋতুস্ৰাৱ হয় তেতিয়া ছোৱালীজনীয়ে বা মহিলাজনীকে অকলে থাকিব দিয়ে বা তেওঁক কোনো ঘৰৰ কাম কৰিব নিদিয়ে ওচৰত মানে ওচৰতে আহিব নিদিয়ে একো কামৰ বা ক'তো ওলাবলৈ নিদিয়ে এটা ৰুমত মানে থাকিবলৈ দিয়ে তেনেকুৱা মানে অন্ধবিশ্বাস যিমান এতিয়া আমিতো একৈছ শতাংশত আছোঁ তথাপিতো মানে সেইটো মানে অন্ধবিশ্বাসটো আমাৰ ইয়াতে চলি আহিছে যিমান মানে পঢ়া শুনা কৰিলেও আগৰ মানুহখিনিক মানে সেইটো বুজাবলৈ পৰা নাই যে এইটোত মানে কি আৰু এইটোতো চাইন্টিফিক হয় বা সবৰে হয় এইটো এইটো একো বেয়া বস্তু নহয় কিন্তু মানে পুৰণা মানুহখিনিক বুজাবলৈ পৰা নাই আৰু সেইটো চলিয়েই আহি আছে এতিয়া বহুতখিনি উন্নত হৈছে তথাপিতো মানে আগৰ মানুহখিনি মানুহখিনি এতিয়াও মানে ঠিক হোৱা নাই আৰু এতিয়াও পৰিষ্কাৰ পৰিচ্ছন্নতা মানে মানি চলিব দিয়ে ধৰক কি আৰু তেওঁক অকলে থাকিব দিয়ে যিহেতু তেওঁ নিজেতো চাফা হৈ থাকিবই নিজেই নিজে নিজৰ কাপোৰ ধুই পিনে নিজে অকলে থাকি পিনে নিজৰ জাগাখিনি মানে পৰিষ্কাৰ কৰি পিনে থাকে তেওঁ আৰু আমি এতিয়া আমাকতো শিকাব নালাগে যে কি কৰিব লাগে কিন্তু আগৰ মানুহখিনিয়ে অলপমান সিমান আৰু মানে উন্নত নহয় আৰু এইবিলাকত তেওঁলোকৰ মতে এইটো আৰু তাৰমানে আৰু কি আৰু এইটো মানে পাপ বা চুৱা টাইপ আৰু তেওঁলোকে তেনেকৈ মানে নিজক মানে নিজেও তেনেকৈ থাকে বেলেগেও মানে ধৰক কোনোবা ঋতু মাহেকীয়া ঋতুস্ৰাৱ হোৱা মানুহ এজনীৰ ওচৰত আহি লৈ বহিলে বা তেওঁক যদি লাৰে তেনেহ'লে মানে তেওঁলোকে ভাৱে আৰু তেওঁলোকৰ চুৱা লাগিল বা পাপ লাগিল এনেকুৱা টাইপ বুলি ভাৱে আৰু কিন্তু এতিয়া আশাকৰ্মীয়েই হওক বা অংগনবাদীয়েই হওক বা এনেকৈ এন জি অ'বিলাকৰ মানুহবিলাকে আজিকালি আহে গাঁৱে গাঁৱে তেওঁলোকে আহি পিনে না নাটক চাটক কৰি পিনে বুজায় বা ঘৰত আহি পিনেও বুজাই বুজাই থৈ যায় তে তেনেকৈ বহুত মানুহ মানে কি আৰু বুজি পোৱা হৈছে তথাপিও সবকেতো বুজাব নোৱাৰে বা আমাৰ নিচিনা এতিয়া ল'ৰা ছোৱালীয়ে বা আমাৰ যুৱ প্ৰজন্মবিলাকেওতো একদম ভালকৈ জনা হৈ গৈছে কাৰণ সৰুৰ পৰাই কিতাপত পায়েই বা আজিকালি ইন্টাৰনেটে হওক বা য'তেই হওক সেইবোৰ বুজি পাই পিনে এতিয়া মানে বহুতখিনি উন্নত হৈছে মুভি চায়েই বা যিকোনো বস্তুৱেই নহ তাৰ পৰা বুজি পাইছে এইবিলাক বুজি পাই পিনে এতিয়া উন্নত হৈছে বা নিজক কেনেকৈ মানে চাফা কৰ চাফ চিকুণ কৰি ৰাখিব লাগে বা কি কৰিলে মানে একো মানে বেমাৰ নিবিয়পে তাৰ পৰা সেইবোৰ শিকিব পাৰিছে বা আগতে আপোনাৰ কাপোৰ ইউজ কৰিছিল এতিয়া আপোনাৰ কি বুলি কয় প্ৰডাক্ট আছে চেনিটেৰী প্ৰডাক্ট সেইবোৰ ইউজ কৰে তেনেকৈ নিজক মানে বচাই ৰাখে আৰু বেমাৰটোৰ পৰা